আচাৰ ব্যৱহাৰ নীতি নিয়ম মানি চলিবৰ কাৰণে যে শিক্ষিত হ'বই লাগিব কোনো কথা নহয় আচাৰ ব্যৱহাৰ নীতি নিয়ম মানি চলিবলৈ বেছি শিক্ষাৰ প্ৰয়োজন নাই শিক্ষাৰ শিক্ষাটো হৈছে এটা বেলেগ বস্তু আৰু আচাৰ নীতি নিয়ম হৈছেও এটা বেলেগ বস্তু আচাৰ নীতি নিয়মৰ মাজতে এজন মানুহৰ এজন পৰিচয় তেওঁ ব্যৱহাৰী ওলাই পৰে এষাৰ কথা আছে ব্যৱহাৰেই এজন ব্যক্তিৰ পৰিচয় সেয়েহে মই ভাবোঁ শিক্ষিত নহ'লেও আচাৰ ব্যৱহাৰ নীতি নিয়ম মানি চলে চলে কিছুমান মানুহ আছে শিক্ষিত যে হ'বই লাগিব সেইটো কোনো কথা নহয়